দ্ৱিতীয় শ্ৰেণীৰ তৃতীয় শ্ৰেণীৰ এনেকৈ ধৰক এনেকুৱা শ্ৰেণীত পঢ়া ছাত্ৰ ছাত্ৰী সকলক টিউচন কৰাওঁ মই এতিয়া নিজৰ খৰচ নিজে মানে উঠোৱাটো মই উঠাবলৈ মই যত্ন কৰোঁ আৰু কেৰিয়াৰ পথত যাবলৈ মই এতিয়া মানে একো ভবা নাই বুলি কওঁতেই মই এতিয়া চৰকাৰী চাকৰিৰ কাৰণে মই এতিয়া ঘৰতেই পঢ়ি আছোঁ চেষ্টা কৰি আছোঁ যাতে চৰকাৰী চাকৰি এটা হাতত লওঁ লব পাৰোঁ সেইটোৱেই এতিয়া মোৰ এনেকুৱা জীৱিকা বুলি একো নাই তেনেকুৱা